হেল্ল' হেল্ল' হয় দাদা এই পিতাম্বৰ দা হয়নে

আপোনাৰ ওচৰত পোৱা হ'বনে পোৱা হ'ব বাকী আপোনাৰ মই পৰহি মানে যাম বুলি ভাবিছোঁ আপুনি ফ্ৰী হ'বনে সেইদিনা হয় নেকি মই আপোনাৰ আচ্ছা মই আপোনাৰ চাৰে এঘাৰটা বাৰটামান বজাত যাব যাম বুলি ভাবিছোঁ অঁ মই আপোনাক যোৱাৰ আগত কল এটা কৰি ল'ম বাৰু আপোনাক ঠিক আছে পৰশিলে যাম হা মই অঁ